হয়নে হেৰা এখন চিনেমা চাব লাগিছিলে বহুত দিন এখন চিনেমা চোৱা নাই বুজিছা তাহানি চিনেমাবোৰ কিন্তু সঁচাকৈ বৰ ধুনীয়া আছিল দেই আজিকালি অকল গীত আৰু গীত ধুম ধুম ধাম ধাম তাহানি আমাৰ অক্ষয় কুমাৰ অভিনয় কৰা চিনেমাবোৰ বৰ বেয়া নহয় যেনেকৈ মে খিলাৰী টু অনাৰী তুমি চাইছিলা দেই হা কিমান ধুনীয়া অভিনয় কৰিছিলে অক্ষয় কুমাৰ আৰু আমাৰ চৈইফ আলি খান হা লগতে ৰবীনা টেণ্ডনৰ অভিনয় হা

বৰ্তমান বেছিদিন নহ'লেও আমাৰ ঔ মাই গড পৰেশ ৰাৱাল অক্ষয় কুমাৰ অভিনীত অভিনয় কৰা ছবিখন মিথুন চক্ৰৱৰ্তীও তাত আছে এটা বিশিষ্ট চৰিত্ৰত গতিকে এই চিনেমাখন কিন্তু চাবলৈ বৰ মন গৈছে তাকে তাতোতকৈ কিবা যদি ভাল চিনেমা আছে মই লগৰজনকে বাৰু এবাৰ ফোন কৰি সুধি চাব লাগিব আমাৰ কলিতাকে সুধিম নে বৰুৱাকে সুধোঁ জানো কলিতাকে ফোনটো অলপ পাছত লগাম বাৰু কিবা এটা পৰামৰ্শ তেওঁৰপৰা বিচাৰিব লাগিব মই বেছি অক্ষয় চিনেমা চাই বেছি ভাল পাওঁ বাৰু এই হ'ব আৰু এতিয়া পিছত পৰামৰ্শ লম বাৰু তেওঁৰপৰা